আজি দেওবাৰ আজৰি দিন বুলি ভাবি বজাৰলৈ যাওঁ বুলিয়ে ভাবিলোঁ ৰাতিপুৱাই সকলো কাম কাজ সামৰি বজাৰলৈ বুলি ওলালোঁ চেন্দেল কিনিবলৈ চেন্দেল কিনি মেলি ওভতোতেই চকু পৰিল নহয় শৰ্মাদাৰ দোকানলৈ ভাবিলোঁ চাৰ্জাৰকে কিনি লওঁ চাৰ্জাৰডাল মানে মোৰ নিজৰ চাৰ্জাৰডাল বহুত দিনৰ পৰাই বেয়া হৈ আছিলে মানে লাহে লাহে চাৰ্জ লয় আৰু ভাবিলোঁ চাৰ্জাৰডাল কিনি লওঁ বুলি শৰ্মাদায়ো ক'লে এইডাল চাৰ্জাৰ লোৱা বুলি অঁ আপুনি কৈছে যদি লৈ লওঁ বুলি ভাবিলোঁ আৰু আনি মেলি ঘৰত আহি মেলি চাৰ্জ দিছোঁ যি স্পিডত চাৰ্জ লৈছে মানে ইমানেই ভাল চাৰ্জাৰডাল ইমানেই মানে চাৰ্জ ভালকৈ লৈছে আৰু চেকেণ্ডবাৰৰ পৰা মই শৰ্মাদাৰ দোকানতেই চাৰ্জাৰ কিনিম আৰু চাৰ্জাৰডাল ইমান ভাল আৰু মই সেইডাল চাৰ্জাৰেই কিনিম